মই প্ৰথমে আৰম্ভ কৰিছিলোঁ পেঞ্চিল আৰ্ট তাৰপৰা কালাৰলৈ গ'লোঁ হা মোৰ মোৰ মোক প্ৰথম প্ৰভাৱিত কৰিছিলে যে এই লিঅ'নাৰ্ড ডা ভিন্সিৰ যিখন মনালিচা মনালিচা ছবিখনে মোক যেতিয়া প্ৰভাম্বিত কৰিলে মই তাৰ পৰা আকৃষ্ট হৈছিলোঁ মই সেইখন পেঞ্চিলেৰে আঁকিবলৈ মই চেষ্টা কৰিলোঁ কৰিলোঁ চাকচেছ হোৱা নাই কালাৰ কৰিলোঁ কিবা কিবি বিভিন্ন ধৰণৰ কালাৰ কৰি কৰি কৰি মই সেইখন তেনেকুৱা তেনেকুৱা এখন এজ ইট ইজ তেনেকুৱা এখন কৰিব পৰাতো কেতিয়াও সম্ভৱপৰ নহয় তথাপি মই চেষ্টা কৰিছোঁ মোৰ সেইখন মই মোৰ জীৱনৰ এখন মানে ছবি কিমান এটা মনত কেনেকুৱা এটা হেঁপাহ লৈ কিবা এখন ছবি মনত লৈ আঁকিছিল সেই আৰ্টিষ্টগৰাকীয়ে স্বনামধন্য আৰ্টিষ্টগৰাকীয়ে সেই সেইটোকে মই সেয়াই মোৰ প্ৰথম মোৰ উৎসাহ তাৰ পৰা মই আঁকিছোঁ বিভিন্ন ধৰণৰ আমাৰ আঁকিছোঁ মই প্ৰাকৃতিক দৃশ্য সূৰ্যাস্ত সূৰ্যোদয় ডাৱৰীয়া দুপৰীয়া আঁকিছোঁ আঁকি পেলাই মই বিভিন্নজন ব্যক্তিক দেখাইছোঁ এইখন ছবিখন আপুনি চাওঁক এইখন দুপৰীয়া নে ৰাতিপুৱা নে গধূলি তেখেতে কৈছে যে এইখন গধূলি মই তেতিয়া চাকচেছ হ'মেই মই হয় মই গধূলিটো মই প্ৰকাশ কৰিব পাৰিছোঁ এইখন কিমান মানে এইখন দুপৰীয়া এইখন কোন মুহূৰ্তৰ ছবিৰ কালাৰ মানে দুপৰীয়া আঁকিছা তুমি একদম ভৰ দুপৰীয়া তেতিয়া মই চাকচেছ হৈছেোঁ যে মই মোৰ ছবিৰ দ্বাৰা মই সেইটো প্ৰকাশ কৰিব পাৰিছোঁ মই এজনী মাইকী মানুহ আঁকিছোঁ মুখখন এখন জাষ্ট মুখখন কওকচোন এই মানুহগৰাকী কি কৈছে তেওঁ ভিতৰত বহুত সুখ সোমাই আছে অঁ তেতিয়া মই চাকচেছ হৈছোঁ যে মই এইটো ছেটিছফাই হৈছোঁ যে মই মোৰ ছবিটোত সেইটো প্ৰকাশ পাইছে এই চাওঁতাজনে যিজনে চাইছে পিক্সাৰটো তেওঁ ছবি আঁকিব নাজানি নাজানিবও পাৰে ছবি বিষয়ে একো নাজানে কিন্তু মানুহগৰাকী মুখখন চাই কৈছে যে এওঁৰ কি খুব দুখ দুখময় আছে তেওঁ বহুত বেদনা সোমাই আছে ছবিখন চাই ফটোখন যায় ফটো বুলি কৈছোঁ আৰু ফটোখন চাই তেওঁ গম পাইছে যে এখন দুখত থকা এগৰাকী মহিলা তেতিয়া মই চাকচেছ হৈছোঁ যে মই সেই মুখত পিক্সাৰটোত বা ছবিখনত মই সেই চেহৰাটো মই আনিব পাৰিছোঁ মই এনেধৰণে আগবাঢ়িছোঁ আৰু সেই তেনেকুৱাবিলাক ছবি বিভিন্ন ধৰণৰ পিক্সাৰ চাই পেলাই মই আঁকি পেলাই কাৰোবাক যেতিয়া দেখুৱাওঁ তেওঁলোকে যেতিয়া কয় যে অঁ সেইটো এইটো হয় ছবিখন দেখাইছোঁ এইখন কোন মুহৰ্তৰ হ'ব পাৰে কৈছে এইখন এই যেন এই যেন এই বৰষুণ দিব এতিয়া বৰষুণ দিব এতিয়া বাৰিষা কাল এইটো প্ৰকাশ প্ৰকাশ পাইছে মই তেতিয়া চাকচেছ হৈছোঁ গতিকে তেনেকুৱা ধৰণৰ এটা মনত ভাবি লোৱা বিষয়ে এটা লৈ পেলাই মনত ভাবি লোৱা বিষয় এটা লৈ তে ব্ৰাছত বা পেঞ্চিলত বা বিভিন্ন ধৰণৰ ব্যৱস্থাৰ জৰিয়তে মনত ভাবি লোৱা পিক্সাৰ এটা অঁকাৰ পাছত কোনোবাজন ব্যক্তিক দেখাব লাগে যে মই ছবি এখন আঁকিছোঁ আপুনি এখন চাই দিয়কচোন মই কি আঁকিলোঁ বা মই কিনো বেলেগ ছবি এখন পাই আহিছোঁ কি ছবিখনে কি কৈছে তেওঁ ক'ব যে ছবিখনে এই বুলি কৈছে মই এনেকুৱা এইটো সন্ধিয়া সময়ত মানুহে এজনে খোজকাঢ়ি গৈ আছে অঁ এইটো সন্ধিয়া নেকি বোলো অঁ সন্ধিয়া পুৱতি নিশা নহয় এইটো বোলে পুৱতি নিশা নহয় তেতিয়া গম পাই যাম যে আৰু ৰাইট মই সন্ধিয়া আঁকিছিলোঁ সন্ধিয়া তেওঁ দেখিছে তাৰমানে তিনিওটাত মই চাকচেছ হৈছোঁ গতিকে মই তেনেধৰণে আগবাঢ়িছোঁ বৰ্তমানলৈকে বহুত আমি কৰিবলগা আছে বহুত পাবলগা আছে বয়সো যথেষ্ট হৈ গ'ল দেখা যাওঁক পৰৱৰ্তী সময়ত আৰু কিমানখিনি আগবাঢ়ি যাব পাৰোঁ সেইটোকে সেই ধাৰাটো সেই কালচাৰটো সেইটো অব্যাহত আছে